হেল্ল' অঁ মই মন্দিৰা বৰঠাকুৰে কৈছিলোঁ ক'ত লাগিলে বাৰু অঁ অঁ ঠিক আছে মই আপোনালৈকে ফোনটো লগাইছিলোঁ আপোনাৰ এই হোটেলখনৰ নম্বৰটো মই এজনৰপৰা কালেক্ট কৰিলোঁ আপোনালোৰ তাত হেৰি থাকিব পৰা ব্যৱস্থাটো আছে ন অঁ অঁ আৰু খোৱা বোৱাওটো হ'ব নহয়

হয় অঁ অঁ অঁ মোৰ ল'ৰাটো গুৱাহাটী কমাৰ্চত এডমিশ্যন লৈছে আমি আমি হোষ্টেলৰ কাৰণে যোগাযোগটো কৰিছোঁ এই এমাহ ডেৰমাহৰ মানৰ পিছতে ছিটটো পাব পাৰে বুলি কৈছে আৰু পাম পাব বুলি কিন্তু এতিয়াটো ক্লাছবোৰ হৈ আছে সেইকাৰণে সেইকাৰণে মই ভাবিছোঁ ল'ৰাটোক এনেকৈ ল'জতে ৰখাৰ ব্যৱস্থাটো কৰি দিব বিচাৰিছোঁ তাৰপাছতে মই এনেই গোলাঘাটৰ তাৰপিছত থাকিবপৰা সেই গুৱাহাটীত এনেই মানুহ তেনেকৈ থাকিবপৰা মানুহ নাই এমাহ ডেৰমাহলৈ এদিন দুদিন থাকিব পাৰিলেহেঁতেন এনেকৈ আকৌ সৰহ সৰহীয়া দিন থাকিবলৈ দিয়কচোন মহানগৰতনো কোনে ৰাখিব ইমান সেয়েহে ভাবিছোঁ হোটেলতে থাকিবলৈপৰা ব্যৱস্থাটো কৰি দিলে ভাল হ'ব আৰু

হয়

ছিটবিলাক অঁ ঠিক আছে ঠিক আছে এনেই ৰূমবিলাক কেনেকৈ ছিংগুল নে ডাবুল আছে হয় অঁ মই ইয়াক ছিংগুলকৈ অঁ হয় মই এনেই ইয়াক ছিংগুলকৈ ৰাখিম অঁ ঠিক আছে ঠিক আছে কেনেকৈ হ'ব আপুনি কেনেকৈ ল'ব পাৰ ডে হিচাপে ল'ব নে মান্থলি পেমেণ্ট এই ল'বনে কি ল'ব

হয় হয় হয় হয় হয় হয় হয় হয় কিবা এটা কনচিডাৰ কৰিব আৰু ন অঁ নহয় আৰু এটা আৰু এটা কথা হ'ল নহয় আপুনি যে পাঁচশ টকা ক'লে সেইটোত আপুনি খোৱা বোৱাৰ যোগাৰটো দিবনে যোগাৰটো নিদিবনে কি এতিয়া

অঁ এতিয়া এতিয়া মোৰ ল'ৰাটোকতো খোৱাৰো ব্যৱস্থাটো কৰি দিব লাগিব আপোনাৰ ধৰক ব্ৰেকফাষ্ট দিব লাগিব ডিনাৰ দিব লাগিব চাপাৰ দিব লাগিব ইভিনিঙ চাহকাপো দিব লাগিব হেৰি স্নেক্স গতিকে গোটেইখিনিতো দিব লাগিব

অঁ হয় হয়

সেইটোকে মেইনলি চেফটো চেফটো আৰু চেফটোৱে কথা দিয়কচোন আজিকালি ইমান মানে গণ্ডগোল শুনিয়েই থাকোঁ মানে ভয়েই লাগে ল'ৰাক দূৰণিলৈ পঠিয়াবলৈ সেয়েহে মানে তেনে আপোনাৰ তাত থাকিব বিচাৰিছে মানে আপোনাৰ তাত যে চেফটো আছে বুলি গম পাইছে ছিটটো সেইকাৰণে পঠিয়াব খুজিছোঁ গতিকে ঠিক আছে মই কাইলৈ কাইলৈ মই গৈ আছোঁ

হয় হয়

হয় হয় হয় হয় হয় অঁ ঠিক আছে ঠিক আছে ঠিক আছে মই তেতিয়া কাইলৈ যামেই আৰু ঠিক আছে হ'ব অঁ ঠিক আছে থেংক ইউ থেংক ইউ ধন্যবাদ